হেল্ল' অঁ হয় হয়

হয় আছে কিহৰ কাৰণে লাগিছিলে বা কিমান লাগিব অঁ

দিব পৰা যাব আমাৰ গৰু খিৰোৱা হয় মহ'ৰো খিৰোৱা হয় দহ পোন্ধৰ লিটাৰমানকে গাখীৰ ওলায় কিমান দিনত লাগিব এতিয়া কিমান তাৰিখৰ ভিতৰত লাগিব

অঁ আঠ দিনত অঁ আঠদিনত দহলিটাৰমান আঠলিটাৰমান দিব পৰা যাব

গাখীৰৰ দামটো গৰু গাখীৰৰ ষাঠি টকা লিটাৰ ম'হৰ হ'ল আশী টকা অঁ তাৰ ভিতৰতে বেছিকে ল'লে অলপমান চাই চিতি দিয়া হ'ব আৰু অঁ

পাৰিলে দিবাহি নোৱাৰাখনি মই ইয়াতে ব্যৱস্থা কৰিম আৰু যিটো নোৱাৰা পৰাখিনি দিবা আৰু জাৰ্চী আছে চাৰিজনী আছে দুজনী খিৰতী ম'হ

দানা চানা খোৱাওঁ আমি বেজি চেজি নিদিওঁ ম'হৰতো সিমান হেৰি দানা দানা নালাগে দলনিত চৰিলেই হৈ যায় গৰুক দানা দিব লাগে আৰু

কিমান লাগিব ছলিশ লিটাৰ

অঁ

অঁ অঁ

অঁ গাখীৰ আনিবলে কোনদিনা পঠিয়াব অঁ অঁ ওঠৰ তাৰিখে পঠালে দৈখিনি পাব আৰু ঊনৈছ বিছ দুদিনৰ এঁয়া গাখীৰখিনি পাব

অঁ বাকী আৰু ভগৱানৰ ওপৰত নিৰ্ভৰ আৰু অঁ অঁ অঁ অঁ আমাক খুঁটি পৰাও আমি মিলাই মেলি দিব পাৰিম আৰু

অঁ অঁ হ'ব